বৰ্তমান ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ৰাজনীতিৰ দল দেখিবলৈ পোৱা যায় আৰু সেই দলসমূহৰ ভিতৰত বিশেষকৈ কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টী তৃণমূল কংগ্ৰেছ আদি দলসমূহৰ কথা আমি উল্লেখ কৰিব পাৰোঁ এই দলসমূহৰ কাৰ্য্য়াৱলীৰ যদি চাওঁ তেনেহ'লে আমি ভালদৰে অনুধাৱন কৰিলে দেখিবলৈ পাম যে এই দলসমূহে কিছুমান ভাল বা গুৰুত্বপূৰ্ণ কাম কৰিছে যদিও সকলো ক্ষেত্ৰতে তেওঁলোকে ভাল পদক্ষেপ আগবঢ়াব পৰা নাই বিশেষকৈ দেশত দিনে দিনে বাঢ়ি অহা যিটো মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণত তেওঁলোকে কোনো ভাল পদক্ষেপ গ্ৰহণ কৰা দেখা নাই সেইটো কাৰণে দিনে দিনে মূল্যবৃদ্ধি বাঢ়ি গৈ আছে আৰু সাধাৰণ জনতাৰ যথেষ্ট অসুবিধা হোৱা আমি দেখিবলৈ পাইছোঁ আৰু যদিও ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ কিন্তু তথাপিতো গণতান্ত্ৰিক দেশ হিচাপে এজন মানুহে বা ব্যক্তিয়ে এজন নেতা নিৰ্বাচন কৰিলেও সেই নেতাজনে পিছত যিখিনি কাৰ্য হাতত ল'ব লাগে সেই কাৰ্যখিনি কিন্তু তেওঁলোকে কৰাত কিছু ক্ষেত্ৰত হ'লেও কিন্তু তেওঁলোক ব্যৰ্থ হৈছে বুলি আমি ক'ব পাৰোঁ কাৰণ তেওঁলোকে যেনেধৰণে ভোট খুজিব ভোট খোজাৰ সময়ত তেওঁলোকে যেনেধৰণে আমাক আশ্বাস প্ৰদান কৰে যে তেওঁলোকে জয়ী হোৱাৰ পিছত যিখিনি কি কি কাম কৰিব কিন্তু সেইটো তেওঁলোকে কৰিব নোৱাৰে সেইকাৰণে যদিও গণতান্ত্ৰিক দেশ জনসাধাৰণে নিৰ্বাচন কৰা প্ৰতিনিধিৰ দ্বাৰা যদিও আমাৰ দেশৰ ৰাজনীতি চলি আছে কিন্তু প্ৰকৃতাৰ্থত তেতিয়াহে গণতান্ত্ৰিক গণতান্ত্ৰিক দেশ হিচাপে ভাৰতবৰ্ষ পৰিগণিত হ'ব যদিহে মানুহৰ আশা আকাংক্ষাবিলাক পূৰণ হয় কিন্তু আমাৰ বৰ্তমান সময়ত কিন্তু জনগণৰ আশা আকাংক্ষাবিলাক পূৰণ হোৱা আমি দেখিবলৈ নাপাওঁ আৰু মোৰ প্ৰিয় ৰাজনৈতিক নেতাৰ কথা যদি ক'বলৈ যাওঁ মোৰ প্ৰিয় আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু তেওঁক লগ পোৱা হ'লে মই সুধিলোহে'তেন যে তেওঁ কেনেদৰে ইমান ধুনীয়াকৈ কোনো অসুবিধা নোহোৱাকৈ তেওঁ কেনেকৈ মানে ৰাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰে তেওঁক সেই কথাটো সুধিব সুধিব সুধিলোহে'তেন মই